উত্তৰ লক্ষীমপুৰ জিলাত চহৰৰ সোঁমাজত মহিলাৰ শিক্ষা আৰু সৱলীকৰণৰ ক্ষেত্ৰত দুখনকৈ শিক্ষা প্ৰতিষ্ঠানে অসমৰ ভিতৰতে যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় বালিকা মহাবিদ্যালয় উত্তৰ লক্ষীমপুৰ বালিকা মহাবিদ্যালয় আৰু অন্যখনৰ নাম উত্তৰ লক্ষীমপুৰ বালিকা বিদ্যালয় এই দুইখন শিক্ষা প্ৰতিষ্ঠানে অতীতৰপৰা যথেষ্ট মহিলাসকলৰ শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰি আহিছে লগতে উত্তৰ লক্ষীমপুৰ গাঁও যিহেতু উত্তৰ লক্ষীমপুৰ গাঁওপ্ৰধান অঞ্চল চহৰৰ অঞ্চলত মহিলাসকলৰ কাৰণে যি ধৰণে বিশেষভাৱে শিক্ষাৰ ব্যৱস্থা আছে ঠিক তেনেধৰণে গাঁও অঞ্চলসমূহত তেনেধৰণে শিক্ষাৰ ক্ষেত্ৰত মহিলাসকলৰ কাৰণে নিৰ্দিষ্ট বিদ্যালয় দেখিবলৈ পোৱা নাযায় তাত যিসমূহ বিদ্যালয় আছে সেইসমূহ বিদ্যালয়ত ছাত্ৰ আৰু ছাত্ৰী একেলগতে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিবলগীয়া হয় উত্তৰ লক্ষীমপুৰত অতীতৰপৰা দেখিবলৈ পোৱা গৈছে যে মহিলাসকলে শিক্ষাৰ ক্ষেত্ৰত পিছপৰি থকা একেবাৰে দেখিবলে পোৱা নাযায়